শৈশৱত খেলা বহুতো খেল আছে মই ভাল পোৱা খেলসমূহ সেই হৈছে কাবাডী খেল লুকা ভাকু আৰু ৰেডি আৰু ৰং ৰং আৰু ভলীবল দৌৰা কলহ ভঙা বহুতো খেল আছে সেই খেলসমূহৰ ভিতৰত কলহ ভঙা খেলটো হৈছে কলহটো এশ মিটাৰ দূৰৈত থৈ দিয়ে আৰু মানুহ মানুহটোক চকু বান্ধি দিয়া হয় আৰু লাখুটি এপাত দিয়া হয় আৰু চকু বান্ধি দিয়াৰ পিছত লাখুটিডাল দি তাক তিনি পাক ঘূৰাই দিয়া হয় আৰু চিধা চিধি কৰি কলহটো মুখেদি মুখ কৰি চিধা চিধি কৰি দিয়া হয় আৰু মাৰিডাল লাঠিডাল লৈ তেওঁক আগবাঢ়ি যাবলৈ দিয়া হয় কলহটো ভাঙিবলৈ আৰু তেনেকৈয়ে কলহটো ভাঙিবলৈ গৈ যদি তেওঁ চিধা চিধি গৈ কলহটো ভাঙিব পাৰে তেওঁ বিজয়ী হয় আৰু যদি ভাঙিব নোৱাৰে নোৱাৰে তেতিয়া হাৰি যায় ঠিক তেনেকৈ কাবাডী খেলটো হৈছে দুটাৰ ভাগত ভাগ কৰা হয় দহগৰাকীকৈ আৰু সেই দহগৰাকীৰ ভিতৰত এটা দললৈ এগৰাকীয়ে কাবাডী কাবাডী মাৰি যাব লগা হয় যদি মাৰি যাওঁতে সেই গ্ৰুপটোৱে ধৰি ৰাখিব পাৰে তেতিয়া সেইগৰাকী মৰি যায় আৰু যদি তাত তেওঁলোকক চুই আহি আহি মাজৰ ৰছীডাল চুই দিয়ে তেতিয়া তেওঁ জিকি যায় আৰু ৰেডী খেলটো হৈছে ঘৰ টানি টানি এগৰাকী এগৰাকীকৈ প্ৰত্যেকটো ঘৰত থাকে আৰু পিছৰ গ্ৰুপটোৱে এগৰাকী এগৰাকীকৈ সেই ঘৰ কেইটা পাৰ হৈ যাবলৈ ধৰে আৰু পাৰ হৈ যাওঁতে যদি ঘৰটোত থকা গৰাকীয়ে চুই দিয়ে তেতিয়া মৰি যায় আৰু যদি চুই দিব নোৱাৰে তেতিয়া সেই ঘৰকেইটা পাৰ হৈ যায় তেতিয়া জিকি যায় ইয়াৰ ভিতৰত আৰু হৈছে লুকা ভাকু খেলাটো হৈছে যদি এগৰাকীয়ে মৰে আৰু বাকীখিনি জিয়াই থাকে যেতিয়া কয় হ'লনে নাই তেতিয়া লুকাবলৈ কয় আৰু লুকাই হোৱাৰ পিছত যদি কয় লুকাই হ'ল বুলি তেতিয়া লুকাই থকা খিনিক চাব লগা হয় আৰু যদি লুকাই থকাখিনি এই চাবলৈ গৈ যদি বিচাৰি নাপায় তেতিয়া তেওঁ জিকি নাযায় যদিহে লুকাই থকাখিনিৰ ভিতৰত এটাক লুকাই থকাত পায় তেতিয়াহে সেই সেইজনে জিকি যায় আৰু বাকী দেখাজন মৰি যায় তেনেকৈ লুকা ভাকু খেলা হয় আৰু খেলৰ ভিতৰত বহুতো খেল আছে আৰু ভলীবল হ'ল ভৰিৰে খেলে আৰু সেই দুটা ফৈদ হয় দুটা ভাগত ভাগ হয় দুটা ভাগত ভাগ হয় আঠটা দহটা এনেকৈ হয় আৰু গল কিপাৰ থাকে আৰু যদি বল খেলি খেলি গৈ ইটো ইটো পাৰ্টিয়ে যদি সিটো পাৰ্টিক গ'লত গ'লদত বলটো মাৰি সোমোৱাই দিয়ে তেতিয়া জিকি যায় যদি বলটো সোমোৱাব নোৱাৰে তেতিয়া মৰি যায় তেনেকৈ বল ভলীবল খেলা হয় আৰু খেলৰ ভিতৰত ভাল লগা বহুতো খেল আছে চামুচত বিংগুটি লৈ যোৱা খেল আছে আৰু বেজি পকৰত বটিয়া সোমোৱা খেল আছে বেজিটো আৰু সূতাডাল এঠাইত থৈ দিয়ে টেবুলত আৰু বাকী দহগৰাকী লাইন কৰি লৈ হোইচেলবোৰে বুজাই দিয়া লগে লগেই দৌৰি গৈ বেজিটোৰ পকৰত বটিয়া সূতাডাল সোমোৱাব লাগে যোনে প্ৰথমে সোমোৱাই দৌৰি আহি আগৰ ঠাইত থিয় হ'ব সিয়ে জিকি যায় ঠিক তেনেকৈ চামুচৰ আৰু বিংগুটি খেলটো তেনেধৰণৰ মুখত চামুচখন লৈ বিংগুটিটো চামুচ পাতত দি লৰচৰ নোহোৱাকৈ নপৰাকৈ আগবাঢ়ি যাব লাগিব যোনে গৈ সেই যি ঠাইলৈকে দিব সেই ঠাইৰ পৰা উভটি আহি নিজৰ ঠাইকণত থিয় হ'ব লাগিব তেতিয়াই জিকি যাব যদিহে গুটিটো পৰি যায় তেতিয়া হাৰি যায়